আমাৰ গাঁৱত বিভিন্ন ধৰণৰ ব্যৱসায় সম্পাদন কৰা হয় প্ৰথমে প্ৰথমে আমি ধান খেতিৰ কথা ক'ব পাৰোঁ আমি ধান খেতি কৰি সেই ধান বিক্ৰী কৰি পইচা উৎপাদন কৰিব পাৰোঁ তাৰ পাছত আমি অন্য ধৰণৰ কৃষি যেনে আলু সৰিয়হ মাটিমাহ মগুৰ মাহ আদি বিভিন্ন ধৰণৰ শস্য কৰোঁ সেই শস্যসমূহ উৎপাদন কৰাৰ পিছত আমি এক বিশেষ মূল্যত সেই সকলোবোৰ বিক্ৰী কৰিব পাৰোঁ আৰু সেই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ ফলত আমি আমাৰ পইচা উৎপাদন কৰিব পাৰোঁ তাৰোপৰিও আমা আমাৰ গাৱঁত প্ৰচুৰ পৰিমাণৰ কল খেতি হয় সেই কলসমূহো আমি এক বিশেষ মূল্যত বিক্ৰী কৰিব পাৰোঁ তাৰ উপৰিও আমাৰ গাঁৱত অন্য বহু ধৰণৰ খেতি বাতি কৰা হয় খেতি বাতিৰ উপৰিও আমাৰ পুখুৰীত মাছ কাছ আদি বিভিন্ন জলজ বস্তু পোৱা যায় সেইবোৰ বিক্ৰী কৰিও টকা পইচা উৎপাদন কৰিব পৰা যায়